আমাৰ গাঁৱৰ স্থানীয় দেৱতাগৰাকী হ'ল মা দুৰ্গা দুৰ্গা পূজাক আমি অতি নীতি নিয়মেৰে পালন কৰা হয় মা দুৰ্গা ধৰালৈ নামি আহে মহালয়াৰ দিনা মহা মহা মহালয়াত বহুতো নীতি নিয়ম কৰি আমি মা দুৰ্গাক পৃথিৱীলৈ নমাই আনো মা দুৰ্গা পূজা চাৰিদিন কৰা হয় মা দুৰ্গা পূজা চাৰিদিন কৰাৰ পাছত আমি দেৱী বিসৰ্জন দিয়া হয় দেৱী বিসৰ্জন দিয়াৰ পিছত এসপ্তাহৰ পিছত আমি লক্ষ্মী পূজা কৰা হয় লক্ষ্মী পূজা কৰাৰ পোন্ধৰ দিনৰ পিছত দেৱালী পতা হয় দেৱালীতো কালী পূজা কৰা হয় কালী পূজাতো আমি বহুত নীতি নিয়ম কৰোঁ উপাসনা কৰোঁ মা দুৰ্গাক আমি সন্তুষ্ট কৰিবৰ কাৰণে তেতিয়া আমাৰ গাঁৱৰ ৰাইজৰ গোপিনী সকলোৰে মনৰ কামনা পূৰণ হয় আৰু সকলোৰে মংগল হয় গাওঁখনৰ মংগলৰ কাৰণেই আমি গোটেই ৰীতি নীতি নিয়মেৰে এই অনুষ্ঠান ভাগ কৰা হয় এই অনুষ্ঠান ভাগত ল'ৰা ছোৱালী মতা মাইকী বুঢ়া বুঢ়ী সকলোৱেই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে